নমস্কাৰ মোৰ নাম মানসী বৰুৱা মোৰ ঘৰ শোণিতপুৰ জিলাৰ কাটনী গাঁৱত ডাকঘৰ ঠেলামৰা হয় মই ৰাতি চৰাই চোৱাৰ চেষ্টা কৰিছিলোঁ মোৰ বিষয়টো য'ত মই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ সেই বিষয়টোৱেই হৈছে বন্য প্ৰাণী বিভাগ প্ৰাণী বি বিজ্ঞান বিভাগৰ ভিতৰতে পৰে এইটো বিভাগো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত সেই সময়খিনিত মই ৰাতি চৰাই চোৱাৰ চেষ্টা কৰিছিলোঁ আৰু সেইটো আমাৰ পাঠ্যক্ৰমৰ ভিতৰৰে এটা বস্তু আছিলে আৰু আমি বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰতে সেই চেষ্টাটো কৰিছিলোঁ আৰু সেইখিনি সময়ত মই দেখা চৰাইবোৰৰ ভিতৰত ফেঁচা বাদুলি আছিল আৰু এনে কিছুমানো চৰাই আছিল যোনবোৰৰ আমি শব্দ শুনিছিলোঁ কিন্তু চকুৰে দেখা নাছিলোঁ যিহেতু আন্ধাৰ আছিল কিন্তু সচৰাচৰ আমি ফেঁচা বাদুলি এই চৰাইবোৰকে দেখিছিলোঁ আৰু তাৰ অভিজ্ঞতাতো খুবেই ভাল আছিল বহু মানুহে এই চৰাইখিনিক ভয় কৰে ৰাতি দেখাক লৈ বিভিন্নধৰণৰ অন্ধবিশ্বাসো আছে কিন্তু প্ৰকৃততে প্ৰকৃতিৰ এইবোৰ অদ্ভুত সৃষ্টি গতিকে তেওঁলোকৰ নিজা নিজাত বৈশিষ্ট্যতা আছে আৰু ৰাতি সেইবোৰ বন্যপ্ৰাণীক চৰাই পশু পক্ষী এইবোৰক চোৱাৰ অভিজ্ঞতাটো খুবেই ধুনীয়া সুকীয়া আৰু বিশ্ববিদ্যালয়ত পঢ়াৰ সময়খিনিতে মই এই অভিজ্ঞতাটো আহৰণ কৰিছিলোঁ যিটো হয়তো ওৰেটো জীৱন মোৰ লগত থাকিব আৰু মই যদি ভৱিষ্যতে আকৌ সুযোগ পাওঁ মই আকৌ একেই অভিজ্ঞতাটো ল'বলৈ বিচাৰিম